মই পৰম্পৰাগতভাৱে কলমেৰে কাগজেৰে লিখি ভালপাওঁ যিহেতু আগতে চিঠিৰ যুগেই আছিলে চিঠিৰ দ্বাৰায়ে সকলো খা খবৰ আদান প্ৰদান কৰা হয় সেইকাৰণে কাগজে কলমেই লিখি ভাল লাগে আৰু কাগজে কলমে লিখিলে হাতৰ আখৰো ভাল হয় আৰু আগতে মই পঢ়া শুনা কৰিলেও মই মুখস্থ কৰিবলৈ হ'লে মানে মই পঢ়ি মুখস্থ কৰি ভাল নাপাওঁ লিখি লিখি মুখস্থ কৰি ভালপাওঁ আজিকালি লেপটপ মোৱাইলৰ যুগত সকলো কাম যিহেতু লেপটপত মোৱাইলতে হয় সেইবাবে কাগজৰ কলমৰ ঠাইত লেপটপতে টাইপ কৰা হয়